এই মই মোৰ ৰন্ধাৰ হবিটোক এবাৰ দুবাৰ নহয় প্ৰায়বাৰেই ভাবিছো পেচা হিচাপে লোৱাৰ কথা আৰু মোৰ পৰিয়ালে এই বিষয়টো লৈ ছাপৰ্ট কৰিছে যদিও তেওঁলোকৰ প্ৰথম ভাবিছে যে এইটো কি কৰিবলৈ ওলাইছ' বা এইটো কেনেকুৱা ধৰণৰ অলপ হতভম্বও হৈছিল যিহেতু আজিৰ যুগত ৰন্ধা তই ভাত ৰান্ধি ফুৰিবি এনেকুৱা ধৰণৰ বস্তুটো আছে আৰু সেয়েহে অলপ হতভম্ব হৈছে ঘৰৰ মানুহ যে এই তই ভাত বনাই ফুৰিবি বুলি কিন্তু আজিৰ যুগত কুকিঙটো কিমান আগবাঢ়ি গৈছে যে ৰন্ধা এনেকা কুকিং মাষ্টাৰ চেফ আদিৰ দৰে কিমান আগবাঢ়ি গৈছে সেই বস্তুখিনি মানুহে গম নাপায় আৰু সেয়েহে ঘৰৰ মানুহৰ প্ৰথম প্ৰতিক্ৰিয়াই আছিলে যে হতভম্ব হৈছে যে তই এইখিনি কৰি কি কৰিবি বা এনেকৈ কি হ'ব আমুক তামুক ঠিক সেইদৰে অলপ হতভম্ব হৈছিল প্ৰথমত কিন্তু পিছলৈ ঘৰৰ মানুহে সম্পূৰ্ণৰূপে সহায় সহযোগীতা কৰিছিল যিহেতু হবিটো দেখিছোৱে যেতিয়া সপোন দেখিছোৱে যেতিয়া সপোনটো সাৰ্থক কৰিবই লাগিব আৰু যিহেতু পিছলৈ যেতিয়া সপোনবোৰ সুন্দৰভাৱে সাৰ্থক হৈ গৈ আছিল তেতিয়া ঘৰৰ মানুহে সম্পূৰ্ণৰূপে চাপৰ্ট কৰিছিল আৰু মোক তেতিয়া ভালো লাগছিল আৰু প্ৰথম অৱস্থাত ঘৰৰ মানুহে অলপ হৰভম্ব হৈছিলে